আমাৰ ওদালগুড়িত এনেকে বিহু উৎসৱ পাতা হয় বাহিৰৰ পৰ্যটক আহে ইয়াতে ইয়াতে আমাৰ বিহু তিনিদিন চাৰিদিন এনেকে বহাগ বিহুৰ পৰা উৎসৱ পাতা হয় ইয়াতে ধুনীয়া বিহু উৎসৱ পাতা যায় বা মুকলি বিহু পাতা যায় বাহিৰৰ পৰাও পৰ্যটক আহে বিহু আমাৰ বিহুখিনি চাই পেলাই বিহুখিনি চাই পেলাই ভাল পায় আৰু পৰ্যটকখিনি গৈ কয় যে মাদলি পাটৰ কাপোৰ মুগাৰ পিন্ধে তাৰ ওপৰত মুগাৰ মেখেলা এইবিলাক ভাল পায় সিহঁতো মনোৰঞ্জন কৰে বহুত ভাল পোৱা বুলি কয় আমাৰ মানুহখিনিও আমাক সিহঁতে সোধে আমাৰ ইয়াৰে ড্ৰেছ পোছাকখিনি বহুত ভাল লাগে আমাৰ বা লাৰু লাৰু পিঠা বিহুৰ সময়ত আমি সকলোৱে লাৰু পিঠা এইবিলাক বনাওঁ তাৰপৰা খাই খাই কিনে বহুত ভাল পায় তাৰোপৰি এনেকে খাই কিনে কয় আৰু যে বহুত অসমত আহি কিনে বহুত ভাল লাগে এইটো কাৰণে যে ইমান ধুনীয়া বিহু হয় উৎসৱ হয় ভাল লাগে তাৰোপৰি মুকলি বিহু আমাৰ ইয়াতে মুকলি বিহু পাতে আমাৰ ইয়াতে বহাগৰ মাহটোত বহুত কেইখন বিহু পাতা হয় আমাৰ ইয়াতে ছাত্ৰসন্থাই পাতে বা ৰাইজে পাতে মুকলি বিহু পাতে সৰু ল'ৰা ছোৱালী বিহু পাতে ডাঙৰ বিহু বিহুৱতী পাতে বিহু চাই কিনে বহুত ভাল লাগে আমাৰ ল'ৰা ছোৱালীয়েও বিহু সময়ত বিহু মেখেলা চাদৰ পিন্ধি বিহু নাচে এইটো কৰে বা আমাৰ বিহু নাচ মাংস বা বাহিৰৰ মানুহ আহে তাৰপৰা আমাৰ ওদালগুৰিত ইয়াতে মন্দিৰ আছে মন্দিৰতো ইয়াতে আমাৰ বিহুৰ সময়ত ভেলাঘৰ বনায় ভেলাঘৰৰ মেজি জ্বলোৱাৰ পিছত বাহিৰৰ মানহখিনি চাই কিনে বহুত ভাল পায় সেই কাৰণে আমাৰ মানুহখিনি কি ইয়াতে মিলি কেনে আমাৰ আমাৰ সৰু ডাঙৰ সকলোৱে মিলি কেনে ইয়াতে খানা খোৱা হয় লগ হৈ বিহুৰ সময়ত বহুত হুঁচৰি গায় বা বিহুত আনন্দ উপভোগ কৰে বাহিৰৰ মানুহখিনি আহি কিনেও আনন্দ উপভোগ কৰে মাদ্ৰাজ কেলকাতা এইবিলাক মানুহ আমাৰ অসমত আহে আহি কিনে বিহুৰ সময়ত বিহু ড্ৰেছ পোচাক বা খানা খাৱা লোৱা বস্তুখিনি বা বিহু পিঠা লাড়ু ৰং ফূ্ৰ্তি সকলো মানে আৰু আমাৰ অসমৰ মানুহখিনে বাহিৰৰৰ মানুহ আহিলে বহুত ভাল পায় বিহুৰ সময়ত খানা পিনা এইবিলাক খাই কিনে যে মানুহখিনি বহুত মনোৰঞ্জন কৰে বা মানুহখিনি আহিলে ভাল পায় এনেকে ভাল পায় আৰু আমাৰ মানুহখিনি আনন্দ পায় তাৰোপৰি বিহুত আমাৰ গোটেইবিলাক মানুহখিনি বিহুৰ সময় নাচে ৰং তামচা ঢোল বজায় আমাৰ বিহুৰ এটা উৎসৱৰ সময়ত পেঁপা বজায় ঢোল বজাই তাৰ উপৰি এইবিলাক ৰং ফূৰ্তি বিহুৰ গীত গায় গান বাজানা কৰে এইেবিলাক ৰং ধেমালি কৰে সকলোৱে মৰম মন আনন্দ কৰে তাৰোপৰি ফূৰ্তি বিহুৰ কেইদিন আমাৰ আৰু এক মাহ বিহু বিহু কৰি নাচি কৰে চবেই ৰং ফূৰ্তি তাৰোপৰি বহাগ বিহুত আমাৰ সাতটা সেনেকে এই বিহুত আমাৰ মাঘত মাঘৰ বিহুৰ সময়ৰ মাঘৰ বিহুৰ সময়ত আমাৰ এইটো ফূৰ্তিতে আমাৰ এইবিলাক বস্তু বস্তু বনাই কিনে খায় আৰু তাৰোপৰি আৰু মাঘৰ বহাগ বিহুত এইবিলাক কল পচলা আম এইবিলাক বনাই কিনে খায় ৰং ভং মনৰ আনন্দ লয় তাৰোপৰি ভাল লাগে আৰু বিহুটো আহিলে আমাৰ বহুত অসমীয়া ৰং ভৰি যায় বা মন আনন্দ হয় বিহুৰ গামোচা আমাৰ মানুহে কাপোৰ গামোচা বোৱে বুই কিনে মানুহ নতুন পৰ্যটক বা বা আমাৰ ওচৰ ভাই ভনী দাদা ভাই দেউতা সেৱা লয় গামোচা দিয়ে দি কিনে সেৱা জনায় তাৰপৰি এনেকে ৰং ফূৰ্তি কৰে বা জলপান দিয়ে মানুহ হোলিৰ সময় বহাগ মাহৰ ওচৰতেও ফূ্ৰ্তি কৰে তাৰোপৰি আমাৰ এনেকে ৰং ৰং ধেমালি চলে আৰু বিহু আহিলে আমাৰ বহুত আনন্দ ৰং ধেমালৈতে ফূ্ৰ্তি আৰম্ভ হৈ থাকে আৰু বহুত ভাল লাগে তাকেই আৰু আমাৰ বিহু সেইকাৰণে আমাৰ অসমীয়া বিহ বিহুৱতি আমাৰ বাপতি শাহন বুলি বুলি কোৱা হয় ৰং ধেমালি আমাৰ সেইকাৰণে ভাল লাগে আৰু আমাৰ বিহু আনন্দ তাৰপৰা ল'ৰা ছোৱালীয়ে আমাৰ সৰু বাচ্ছাবিলাকে ধুতি চলা পিন্ধে ৰং তামচাত ঢোল বজা শিকে পেঁপা বজা শিকে ছোৱালীবিলাকে নাচ বাজনা এইবিলাক কৰে বহুত আনন্দ লাগে আমাৰো আমিও ৰং তামচা কৰোঁ আমিও নাচোঁ ডাঙৰক আমি শাহু শহুৰ সকলোকে আমি সেৱা কৰোঁ তাৰপৰি সেইটোৱে কথা আমি কৰোঁ আনন্দ দেওঁ তাৰোপৰি মনত বহুত ভাল লাগে সেইটো কাৰণে আমি বিহু আমাৰ বহুত আনন্দ দূৰৰ পৰ্যটক আহিলে আমাৰ বহুত তাৰোপৰি ভৈৰকুণ্ডও দেখাবলৈ লৈ যোৱা যায় আমাৰ আনন্দ হয়েনে ভাল লাগে আৰু